গোহাঁই ছাৰ মই মোৰ পান কাৰ্ডত ইমেইল এটা আপডেট কৰিব বিচাৰিছিলোঁ অনলাইনত গৈ পেলাই নি মই হেৰি ইমেইলত ইমেইলটো মই আপডেট কৰিছিলোঁ কিন্তু বৰ্তমানলৈকে মোৰ পেন কাৰ্ডত ই মেইলটো আপডেট হৈছে নাই তাৰ বিশেষ একো মই গম নাপাওঁ গতিকে ইয়াৰ বিষয়ে কিবা এটা চাই কৰি দিব পাৰিব নেকি